অঁ কওকচোন বাৰু

ইমানখিনি মানুহ ধৰাৰ কাৰণে অকণমান ডাঙৰ গাড়ী এখনে পঠাব লাগিব ট্ৰেভেলাৰ হ'লে হ'বনে বাৰু অঁ ট্ৰেভেলাৰ এখনকে পঠাব লাগিব তেতিয়া দামটো তিনি হাজাৰমান আপোনালোকে আহকচোন বাৰু কিবা এটা কম বেছ কৰিম পাঁচশ মান অঁ হয় নেকি হ'ব তেতিয়াহ'লে পঠাই দিম অঁ অঁ অঁ হ'ব